আমাৰ অসমীয়া ভাষা মাতৃভাষা মাতৃভাষা তাৰপিছত ঠাই ঠাই হিচাপে বেলেগ বেলেগ ভাষা চলে যেনে বৰপেটাত বৰপেটীয়া ভাষা নলবাৰীত নলবৰীয়া ভাষা কামৰূপত কামৰূপীয়া ভাষা আৰু গোৱালপাৰাত গোৱালপৰীয়া ভাষা অসমীয়া ভাষাৰ কিছুমান মানে হেৰি আছে মানে কি বুলি কয় এইটো চেঞ্জ আছে মানে অৰিজিনেল অসমীয়া ভাষা আমি ক'বলৈ গ'লে মানে ইমান ভালকে ক'বই নোৱাৰোঁ বুলি ক'ব পাৰি অসমীয়া ভাষা আচলতে লিখোঁতে টান কিন্তু কোৱাটো সহজ কিন্তু লিখাটো টান আৰু অসমীয়া ভাষা বহুত আগৰ অসমীয়া ভাষা আৰু এতিয়াৰ অসমীয়া ভাষা বহুত সলনি হৈছে কাৰণ অসমীয়া ভাষা কওঁতে বহুতে বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰে বা বেলেগ বেলেগ ভাষা ব্যৱহাৰ কৰে যেনেকে অসমীয়াৰ লগত ইংলিছ ব্যৱহাৰ কৰে কিছুমানে হিন্দীও ব্যৱহাৰ কৰি দিয়ে অসমীয়া ভাষাটো মিশ্ৰণ হয় মানে বেছি বিশেষকৈ টাউনৰ ফালে মিশ্ৰণ হৈছে গাঁৱৰ ফালে যিটো তথাকথিত ভাষা সেইটো কয় আৰু টাউনৰ ফালে টাউনৰ ফালেও কয় কিন্তু তথাকথিত ভাষা কয় কিন্তু টাউনৰ ফালে কথা ক'লে এতিয়া নতুন চামেও কয় মানে মাজে মাজে ইংলিছ সুমোৱাই দিয়ে বা হিন্দীও সুমোৱাই দিয়ে সেনেকুৱা কিন্তু ভাষা আচলতে আমি ভাষা নিজৰ মাতৃভাষা খুব ভালকৈ ক'ব লাগে ভালকৈ জানিব লাগে আৰু ভাষা ক'বলৈ হ'লে আমি বহুত শিকিব লাগিব আৰু আমি সিমান নাজানোও আমি যিটো মা মা দেউতাই বা পিতায়ে শিকাইছে আমি সেই হিচাপে কৈ যাই আছোঁ এতিয়াও কিন্তু এতিয়া ল'ৰা ছোৱালীয়ে কথা কওঁতে আধা যদি অসমীয়া কয় আধা ইংৰাজী কয় কোনোবাই হিন্দীও কৈ দিয়ে মানে অসমীয়াৰ মাজত মানে ভাষা আগতকৈ বহুত সলনি হৈছে নিজৰ মাতৃভাষাটো যেতিয়া সকলোৱে অসমীয়া ভাষাটো ঠিকে ৰাখে সকলোৱে ভালকে কয় সেইটোৱেই মই কামনা কৰোঁ